হয় হয় কওকচোন হয় হয় জানো মই হয় পিঠা বনাবলৈ মানে আপুনি কি পিঠা বনাব পলি পিঠা বনাব হয় এই বনি পিঠা বনাবলৈ বনি চাউল লাগিব বনি চাউল তিয়াই পিনে ঢেঁকীত খুন্দিব লাগিব তাৰপিছত তাৰ সেই গুড়াখিনি তাৰ গুড়িখিনি ৰাখি নাৰিকল লাগিব নাৰিকল ৰুকনিত চুৰকি মিঠৈৰে এইখিনি ভাজিব লাগিব তাৰপিছত সেইখিনি সেইখিনি তৈয়াৰ কৰি কিনে পিঠা আমি টাৱাত বনাব লাগিব টাৱাখনত এই আগতে পিঠাগুড়ি অলপ দি গোল কৰি দি তাৰপিছত তাৰ ওপৰত নাৰিকলখিনি দি তাৰপিছত মেৰিয়াই দিলে এই বনি পিঠাখন বনি যায় হয় হয় আমি চেনি পিঠা বনাবলে হ'লে বনি চাউলৰ পিঠাগুড়ি লাগিব সেইখিনি পিঠাগুড়ি গুড়ি কৰি তাতে এই মিঠৈয়ো দিব পাৰে চেনিও দিব পাৰে আমি তেলত বনাওঁ সেইখিনি পিঠা তাৰপিছত আমি লাৰুটো বনাবলৈ নাৰিকল লাগিব আপুনি যেইটা বনায় নাৰিকল দুটা বনায় এটা বনায় সেইখিনি নাৰি মানে কি ৰুকনিত চুৰুকি তাৰপিছত এই তাত চেনি হওক মিঠৈ দি কেনে সেইখিনি ভাজিব লাগিব ভাজি কিনে তাৰ সেইখিনি হেৰিখিনি দিয়ে আমি লাৰু তৈয়াৰ কৰিব পাৰোঁ তাৰপিছত আমি চুঙা পিঠা চুঙা পিঠাটো হৈছে বনি চাউলেৰে বনাব পাৰি এই চুঙা পিঠাটো বনাবলে হ'লে বাঁহৰ চুঙা লাগিব তাৰপিছত সেইখিনি আমি বনি চাউল লাগিব বনি চাউলখিনি আমি পানীত তিয়াই থওঁ তিয়াই থৈ পিছদিনখনে বাঁহৰ চুঙাটোত ভৰাই তাত পানী দিওঁ এই চাউল ভৰাওঁ ভৰাই কিনে তাত আমি জুই দি কিনে তাত সেইবোৰ পোৰা হয় তাৰপিছত চুঙাটো তৈয়াৰ হয়